পশুপালনৰ ক্ষেত্ৰত মানুহে সচৰাচৰ পোহা বিভিন্ন জীৱ জন্তুবোৰ হ'ল গৰু ম'হ ছাগলী কুকুৰা হাঁহ ইত্যাদি সকলোবোৰ জীৱ জন্তু একেঠাইতে ৰখাটো মই পচন্দ নকৰোঁ গৰু গৰু কথা ক'বলৈ গ'লে গৰু এক্সট্ৰাকৈ বান্ধিব লাগে গৰু বন্ধা জেগাকণক গোহালি বুলি কয় গোহালিটো চাফ চিকুণ কৰি ৰখাব লাগে আৰু গৰুক সময়মতে দৰব যোগান ধৰিব লাগে খৰালি আমাৰ ইয়াত গৰুক পথাৰলৈ মেলি দিয়া হয় বাৰিষাকালত ঘৰত বান্ধিব লাগে কাৰণ বাৰিষা আমাৰ ইয়াত পানী হয় পানী হ'লে তাহাঁতক বান্ধিবলৈ ৰাস্তা পদূলিয়ে বান্ধিব লাগে আৰু খৰালি তাহাঁতে খাবৰ কাৰণে খেৰটো ঘৰত যোগাৰ কৰি ৰখা হয় দমৰা গৰু পুহি বলধ কৰি পেলাই হাল বোৱা হয় আৰু মাইকী গৰুৱে গাখীৰ দিয়ে সেই গাখীৰ বিকি ঘৰ চলাও হয়

ম'হো ঠিক তেনেদৰেই ৰখা হয় ম'হ ৰাতিপুৱা মেলি দিয়া হয় ম'হ থাকিবৰ কাৰণে এটা ভেঁটি বনাব লাগে সেই ভেঁটিত ম'হ বান্ধিব লাগে আৰু ম'হে মতা ম'হে হাল বোৱা হয় আৰু মাইকী ম'হে গাখীৰ দিয়া হয় আৰু মাইকী ম'হ গাখীৰ বিকি এখন ঘৰ চলা হয় মাইকী ম'হৰ পোৱালি বিকি ঘৰৰ কাম কৰা হয় আৰু আপোনাৰ ঘৰৰ কাম কৰা হয় আৰু ধৰক তাৰে কিবা এটা দান বৰঙণি দিয়া হয় ছাগলী ছাগলী ৰখিবৰ বাবে হ'লে বাম মাটিৰ দৰকাৰ ছাগলীৰ গঁৰাল বনাব লাগিব সময়মতে দৰব পেলু দৰব খোৱাব লাগিব তাহাঁতক বাম মাটিডৰাত ঘাঁহ কৰি ল'ব লাগিব কাৰণ বাৰিষা আমাৰ ইয়াত পানী হৈ গ'লে তাহাঁতক বাম মটি লাগিব চৰিবৰ কাৰণে গছপাত চছপাত যোগান ধৰিব লাগিব ছাগলী পুহি তেওঁলোকক প্ৰতিপাল কৰাৰ পাছত তেওঁলোকো ছাগলী বিকিও কিছুমান স্বাৱলম্বী হ'ব পাৰে কুকুৰা কুকুৰা বুলি ক'বলৈ গ'লে কুকুৰা পুহিলে ফাৰ্ম বনাব লাগিব কুকুৰা ব্যৱসায় কাৰণে কুকুৰা আমাৰ ইয়াত পোহা হয় ফাৰ্ম কৰিব লাগিব ফাৰ্ম চাফ চিকুণ কৰিব লাগিব দৰব আদি খোৱাব লাগিব কুকুৰা পুহি তেওঁলোকো কুকুৰাৰপৰা কণী পাৰে কণী বিকি মেলি বিকি পেলাই যি পইচা পায় সেই পইচাৰে ঘৰো চলা হয় কুকুৰা বিকিও পইচা পোৱা হয় সেই পইচাৰে ঘৰ চলা হয় চলাই ঘৰৰ কাম কৰিব লাগিব ঠিক তেনেদৰে হাঁহ হাঁহ পুহিবলৈ হ'লে হাঁহৰ চৰিবৰ কাৰণে এক্সট্ৰা এটা পুখুৰী লাগিব পুখুৰীটো বেৰি কুৰি ল'ব লাগিব হাঁহ থাকিবলৈ এটা গঁৰাল বনাব লাগিব গঁৰালটো চাফ চিকুণ কৰিব লাগিব সময়মতে দৰব দিব লাগিব আৰু গোটেই পুখুৰীটো বেৰি লৈ মেলি থ'ব লাগিব কাৰণ তাহাঁতি পানীত বেছিভাগ থাকে বামতকৈ দিনৰচোৱা পানীতেই তাহাঁতি চৰি থাকে গধূলি আহি বামত গঁৰালত সোমাবহি সোমাই হাঁহৰ কণী বিকিও স্বাৱলম্বী হ'ব পাৰে ঠিক তেনেকুৱাই আমাৰ ইয়াত